আমি যিহেতু অসমীয়া মানুহ আমি যিহেতু অসমীয়া সমাজত বাস কৰি আহিছোঁ গতিকে আমাৰ খাদ্য সংস্কৃতিত এক অংগ বুলিব লাগিলে মোৰ পিঠা পনা বা লাড়ুৰ কথা মনলৈ আহে এই এই পিঠা পনা লাড়ু বিশেষকৈ যদিও বিহুৰ সময়ত বনোৱা হয় অসমীয়া যিটো বহাগ বিহু তিনিটা বহাগ বিহু ৰঙালী বিহু এইটো বহাগ বিহু কাতি বিহু আৰু ভোগালী বিহু এই বিহু তিনিটাৰ সময়ত যদিও বিশেষকৈ বনোৱা হয় তথাপি বিভিন্ন সময় সময়ত যেনে ধৰক আলহী আহিলে অসমীয়া মানুহৰ ঘৰত তেনেকুৱা সময়তো পিঠা পনা লাড়ু বনোৱা হয় আৰু তাৰ উপৰি এই যিটো পিঠা পনা লাড়ু বুলি ক'লোঁ এই পিঠা লাড়ু অসমীয়া সংস্কৃতিৰ এটা অংগ হৈ পৰিছে অসমীয়া খাদ্যাভাসৰ এটা অংগ হৈ পৰিছে আৰু এইবিলাক এই লাড়ু লাড়ু পিঠা বনাওঁতে প্ৰধানকৈ নাৰিকল ব্যৱহাৰ কৰা হয় নাৰিকলৰ উপৰি চেনি ব্যৱহাৰ কৰা হয় গুৰ ব্যৱহাৰ কৰা হয় আৰু নাৰিকলটো প্ৰথমতে ৰুকি নাৰিকলটো ভাজি তেলত ভাজি সেনেকৈ তেনেদৰে বনোৱা হয় আৰু তাৰোপৰি সেই তা তাত চেনি মিহলাই অলপ গৰম গৰম হৈ থাকোঁতেই হাতেৰে পিহি পিহি লাড়ু বনোৱা হয় পিঠা বনোৱা হয় গতিকে এই লাড়ু পিঠা খাই মই নিজেও বহুত ভাল পাওঁ আৰু এনেদৰে অসমীয়া খাদ্য সংস্কৃতিৰ বা অসমীয়া খাদ্যাভাসৰ এটা প্ৰধান অংগ হৈছে এই লাড়ু আৰু পিঠা আৰু পিঠাৰো বহুত প্ৰকাৰ আছে এই পিঠাত বিভিন্ন ধৰণৰ পিঠা অসমত বনোৱা হয়